এক জানুৱাৰী দুহেজাৰ তেৰ দুই জুন দুহেজাৰ এঘাৰ ন চেপ্তেম্বৰ দুহেজাৰ ন চাৰি নবেম্বৰ দুহেজাৰ এক পাঁচ ফেব্ৰুৱাৰী দুহেজাৰ ছয়